হেল্ল' অ' এইটো ভিকি ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ হয় ন এই মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা কি কয় পিজ্জা এটা অৰ্ডাৰ দিছিলোঁ এই অঁ কি কয় ডেলিভাৰী বয়জন যে অহা নাই আৰু তেওঁক মানে ফোন কৰি আছোঁ ফোনো উঠোৱা নাই তেওঁক মেছেজ কৰিছোঁ মেছেজ এটাও চোৱা নাই মানে কিয় মোক লাগিছিলে মানে ভোক লাগিছে গতিকে মানুহ আলহী আহিছে মই এই তাকে বোলো মই পিজ্জা এটা অৰ্ডাৰ দিওঁ অৰ্ডাৰ দিলোঁ এতিয়ালৈকে ডেলিভাৰী বয়টো আহি পোৱা নাই অঁ তেওঁক ফোন কৰিছোঁ ফোন নুঠায় তেওঁ নিজেও ফোন নকৰে মই ফোন কৰিছোঁ ফোন নুঠায় মেছেজ এটাও নাচায় এতিয়া কি হৈছে আপুনি তেওঁক যোগাযোগ কৰি মোক জনাওকচোন নাই এনেকৈ হ'লে নহয় ন দাদা চাওকচোন আপুনি বাৰু ভাবকচোন মই এতিয়া কিবা কামত আলহী আহিছে মই কিবা এটা অৰ্ডাৰ দিছোঁ আৰু তেওঁ যদি ফোনটো নুঠায় টাইমত যদি আহি নাপায় কেনেকৈ হ'ব বাৰু কওকচোন এই আপুনি আপুনি তেওঁক ফোন কৰি সোধক যে কি হৈছে কি নাই সোধক আৰু মোক জনাওকচোন ছাৰ দেই